ওম হেল্ল' কি কৰিছা কোৱা কোৱা কোৱা এনেইটো তোমাৰ হায়াৰ ছেকেণ্ডেৰিৰ পিছততো বিভিন্ন ধৰণৰ ঢেৰ ক'ৰ্চ আছে সেইটো ডিপেণ্ড কৰিব তোমাৰ এই এইমটোৰ ওপৰত যদি তোমাৰ চাকৰি কৰাৰ ইচ্ছা আছে চৰকাৰী চাকৰি ডেন তুমি মানে যিকোনো এটা নৰ্মেল গ্ৰেজুৱেচন কৰিলে হ'ল লাইক বিএ বিএছচি বিকম যদিহে তোমাক চৰকাৰী চাকৰি লাগে কিন্তু যদি তুমি যদি তুমি বিচাৰিছা যে নহয় মই প্ৰাইভেট জব কৰিম তোমাক বোলে প্ৰাইভেট জব লাগে ডেন তুমি বি বিবিএ যোৱা তাৰপিছত বিএ বিচি তাৰপিছত হেৰি বিএচছি যোৱা সেইবোৰ যাব পাৰা আৰু তাৰপিছত তুমি ইন ফিউচাৰ কৰিব পাৰা এমবিএ সেইটো কোনো তোমাৰ ষ্ট্ৰীম লৈ কথা নাই যিকোনো ষ্ট্ৰীমৰ ল'ৰা ছোৱালীয়ে এমবিএ কৰিব পাৰিব আৰু এমবিএটো ঢেৰ ঢেৰ কলেজ আছে কিন্তু মই প্ৰিফাৰ কৰিম তোমাক ডিব্ৰুগড় ইউনিভাৰ্চিটি তো ইয়াত যিহেতু তোমাৰ খৰচো কম হ'ব আৰু এট দ্য চেম টাইম ইয়াত পঢ়াৰ কোৱালিটিটো বাকীবোৰতকৈ ভাল

অ অ অ ডিগ্ৰী কম্পালচৰি আছে তুমি সেইটো ডিগ্ৰী যে তোমাৰ অকল বিকমে হ'ব লাগিব বিএছচি হ'ব লাগিব বুলি কথা নাই তুমি বিবিএও কৰিব পাৰা যিকোনো এটা ডিগ্ৰী ল'লে হ'ল ঠিক আছে